হয় আমাৰ সংস্কৃতিত ঋতুস্ৰাৱক অলপ বেলেগকৈ গণ্য কৰা হয় এই সময়ত মহিলা এগৰাকীক ঘৃণ ভাব লেই লেই চেই চেই কৰা হয় আমাৰ সমাজত এই সময়ত কিছুমান নিয়ম আছে যেনে বেলেগ বেলেগকৈ শুব দিয়ে একো বস্তু চুব নিদিয়ে নিজে পানী অকণো লৈ খাব নোৱাৰে এই সময়ত মানুহ এজনী চাফ চিকুণকৈ থাকিব লাগে কাপোৰ কানি সলাব লাগে আৰু ভাৰী বস্তু দাঙিব নালাগে